মোৰ প্ৰিয় খাদ্য বুলি ক'লে আপোনাৰ বিভিন্ন ধৰণৰ পিঠা আৰু চবতকৈ ভাল লাগে উখোৱা চাউল মাটিমাহ আপোনাৰ হাঁহৰ মাংসতো ভাল লাগে কোমোৰাদি জহা কোমোৰাদি বনালে এইটো মানে প্ৰিয় বুলি ক'বলৈ গোটেইখিনি অসমীয়া যিখিনি থলুৱা খাদ্য আছে গোটেইখিনি মোৰ প্ৰিয় বুলি ক'লেও ভুল নহয় তাৰ ভিতৰতে আপোনাৰ

বিভিন্ন ধৰণৰ ফলৰ ৰস সেইবোৰ খাইও ভাল লাগে এই আৰু ধৰক সন্ধিয়াৰ যিটো ফাষ্ট ফুড ফাষ্ট ফুডটো ভাল লাগে ফাষ্ট ফুডটো ধৰক য'তে ত'তে খাই ভাল নালাগিলেও কিছুমান সৰু সৰু হোটেলতো সেই ফাষ্ট ফুডবোৰ খাই বৰ ভালেই লাগে আৰু ধৰক অসমীয়া হিচাপে যিটো আপোনাৰ থলুৱা খাদ্য আমাৰ যিখিনি ধৰক কল পচলাৰ পৰা আদি কৰি ক'লা মাহৰ গুৰা বেহুৱা তাৰপিছত বিভিন্ন ধৰণৰ চাটনি আপোনাৰ বিভিন্ন ধৰণৰ মানে হাঁহে কোমোৰায়ে হওক হাঁহে ধৰক ভাল লোকেল মাছেই হওক এইবোৰ খাই মোৰ সঁচাকৈয়ে বহুত ভালেই পাওঁ মই সেইবোৰ আৰু সেইবোৰ যিহেতু বাহিৰত খোৱাতো মোৰ ইমানতো নহয়ে যিহেতু ঘৰতেই বনাই ঘৰতেই বনাই ঘৰৰ খাদ্যখিনি মই খাই মই বহুত সুখী আৰু কোনে বিশেষকৈ মায়ে বনোৱা যিখন আঞ্জা আঞ্জাখনৰ আপোনাৰ সোৱাদটোৱে সুকীয়া তাত আপোনাৰ যিয়েই নহওক লাগিলে যিয়েই নহওক তাত আপোনাৰ আঞ্জাখন যিটো কম মম কম মা মচলা দি পেলাই বনাব সেইটো খোৱাৰ যিটো আমেজ সেইটোয়ে সুকীয়া আৰু বিশেষকৈ মায়ে বনোৱা বস্তু সকলোৰে প্ৰিয়ই হয় আৰু মোৰো সেই তেনেদৰে প্ৰিয়ই হয়